হয় আজি মই কুকুৰটো খোজকঢ়াই থকাৰ সময়ত লক্ষ্য কৰিব পাৰিলোঁ যে ৰাস্তাটোৰ কাষতে পাইপ ফুটি পানী ওলাই আছে মই সাৱধানে ঠাইডোখৰ পাৰ হৈ আহিলোঁ বিভাগীয় কৰ্তৃপক্ষক ফোন কৰি মই জনাম পাইপ ফুটাৰ পাইপ ফুটাৰ ঠাইত জোৰত পানী মাৰি আছে গতিকে মই ৰাইজক কথাটো অৱগত কৰিম সাৱধানে ৰাস্তাটো পাৰ হৈ আহিবলৈ জনাম